হয় নমস্কাৰ হয়নে অ' মোৰ মানে স্কীন সম্বন্ধীয় কিছুমান কথা জানিব বিচাৰিছিলোঁ অ' আপোনালোকৰ তাত কেনেধৰণৰ মানে স্কীনকেয়াৰৰ পেকেজ হ'ব অ' মোৰ মানে খুব খজুলি হৈ আছে এইকেদিন আৰু গুটি গুটি উঠি পিনে পানী ওলাইছে গতিকে মই ওচৰতে ডক্টৰ দেখাইছিলোঁ কিন্তু এতিয়ালৈকে ফল পোৱা নাই

অ' তেওঁলোকে মানে এনে কেই কেইটাবজালৈকে বহে বা কেইটা বজাৰ পৰা বহে

হয় সময়টো কৈ দিব নেকি অলপ হয় এনে গৈ পিনে মই ৰেজিষ্টাৰ কৰিলে নহ'ব নেকি মই নিজে মানুহজনী গৈ পিনে ৰেজিষ্টাৰ কৰিব পাৰিমনে নে অনলাইন কৰিব লাগিব হয় আৰু বেলেগ বেলেগ প্ৰব্লেমৰ দেখাব পাৰিম ন স্কীন অকল মুখৰ কিবা দেখাব পাৰিম নেকি হয় হয় আৰু ৰেজিষ্ট্ৰেশ্যনৰ ফিজটো জনাব

হয় ধন্যবাদ ধন্যবাদ